যোৱা দেৱালীত হৈ যোৱাত লটাৰী খেলত মই টিকেট লৈছিলোঁ আমাৰে আত্মগোহাই আত্মসহায়ক গোটৰ এটা লৈছিলোঁ আৰু ইয়াতে এখন আমাৰ ওচৰৰে ভাইটি এটাৰ দোকানত এটা মই টিকট লৈছিলোঁ আৰু ওচৰৰে নামঘৰতে পতা তাতো এটা মই টিকেট লৈছিলোঁ তাৰে মই এই আত্মসহায়ক গোটত লোৱা টিকেটটো তাতে মই প্ৰথম পুৰস্কাৰটো পাবলৈ সক্ষম হ'লোঁ তাত আছিলে এটা টি ভি টিভিটো পাই মই খুবেই আনন্দিত হ'লোঁ কাৰণ মোৰ ঘৰত মোৰ ল'ৰা ছোৱালীবিলাকে খুবেই চাবলৈ বিচাৰি থাকে কাৰ্টুন অন্যান্য অন্যান্য কিবা কিবি সিহঁতে চাব বিচাৰে তাকে পাই মই বহুত সুখী হ'লোঁ আকৌ ঠিক তেনেদৰে সেইটো পোৱা পিছত ঘৰৰে ওচৰৰ দোকানত পতা টিকেটৰ তাতো মই থাৰ্ডটো ময়ে পালোঁ তাত মই এযোৰ হাঁহ পালোঁ হাঁহ হাঁহযোৰ পাই মই মোৰ ঘৰৰ পৰিয়ালৰ লগত খুব আনন্দৰে ল'ৰা ছোৱালীৰ সৈতে মই খালোঁ আৰু

ওচৰৰে নামঘৰত পতা তাতো মই ছেকেণ্ড পালোঁ তাতো মই এটা এটা মই ফ্ৰীজ পালোঁ ফ্ৰীজটো মোৰ খুবেই প্ৰয়োজনীয় আছিলে পোৱাৰ কাৰণে মই বহুত মোৰ মনটো ভাল লাগিলে মই জীৱনত এইবোৰে হৈছে আৰু সৰু সৰু সাফল্য মই খুব পাই আনন্দিত হ'লোঁ মই ঘৰুৱা মোৰ কামত সেইটো মই ব্যৱহাৰ কৰিব পাৰিম তাকেই মই বহুত সুখী হ'লোঁ